অঁ হেল্ল' বন্ধু ক এনে

ক আকৌ

এনে টাইম কিমান লাগিব

যাম দে যাম এনেই আছোচোন

যাম দে তোৰ লগত

অঁ অঁ হ'ব হ'ব যাম অঁ অঁ হ'ব

হ'ব কল কৰিবি মই ওলাই যাম অঁ অঁ ঠিক আছে অঁ অঁ ঠিক আছে অঁ অঁ হ'ব